অঁ মই নাথে ক'লোঁ আপুনি আপুনি ফুকন ডাঙৰীয়া হয়নে বাৰু অঁ মই আপোনাক এটা ফো ৰিকুৱেষ্ট কৰিবৰ কাৰণে ফোনটো কৰিলোঁ মানে কি হৈছে আপুনি যিহেতু এগৰাকী মানে জাৰ্ণেলিষ্ট হয় সেইফালৰপৰা আমাৰ কিছু পাব্লিকে ক'বলগীয়া কথা থাকে আৰু সদায় বিশেষকৈ মোৰ অঞ্চলটোত বানপানীৰ লগতে গৰাখহনীয়া এইবাৰ এটা ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে গৰাখহনীয়া খুব হৈছে খুব দ্ৰুত গতিত গৰা খহিছে আৰু এনেকৈ হ'লে আমাৰ গাঁওখন আৰু বেছি দিন হয়তো নাথাকিব নদীৰ বুকুত জাহ যাব কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ বিভাগীয় বিষয়াসকলে ইয়াত পৰিভ্ৰমণ কৰা নাই আৰু ইয়াত পটেক্সনৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সেইকাৰণে মই ভাবিছোঁ আপোনাক আমি এই বিষয়টো অৱগত কৰোঁ আপুনি বিভিন্ন ধৰণৰ মিডিয়াক এই বিষয়টো দি পেলাই কথা কৈ দিলে হয়তো চৰকাৰৰ বা বিভাগীয় বিষয়াসকলৰ গা লৰে বা কি কৰে আপুনি তাকে এইটো বিষয়ে অঁ মই ক'লোঁ মাজুলীৰপৰা মোৰ অঞ্চলটোৰ খুবেই গৰা খহিছে আপুনি এবাৰ আহিছিলে আমাৰ এই চাইডত পূৰ্বতে মনত আছে চাগৈ সেই ঠাইৰ মই অঁ গতিকে

অঁ বৰ বঢ়িয়া কথা মই আপোনাক আজিয়েই এইটো অৱগত কৰিম মানে ক'ত কেতিয়াৰপৰা আমাৰ কেনেকৈ আৰু কিমান পৰিসৰত এই গৰা খহিবলৈ আৰম্ভ কৰিছে এইখিনি গোটেইখিনি মই ডিটেইলচ আপোনাৰ লিখি পেলাই আপোনালৈ দি পঠাম আপুনি হয় হয় হয় মই কৰিম মোৰ ঠাইতো অঁ এই আৰু লগতে মই সেইখিনি আপোনাক আপুনি নিউজ দিব বুলি মই আশা কৰিছোঁ মিডিয়াত সেইখিনি অলপ যাতে আমাৰ ৰাইজ যাতে এই বিপদৰপৰা ৰক্ষা পৰে তাৰকাৰণে আপোনাৰ অৱদানটো আমি বিচাৰিছোঁ আপুনি মই আশা কৰিছোঁ মই আজিয়ে আপোনালৈ পঠাই দিছোঁ হয় হয় হয় হয় হয় হয় হয় ঠিক আছে ঠিক আছে ধন্যবাদ